হেল্ল' ভালে ভালে হয় কওকচোন হয় কওকচোন চাহপাতৰ ক্ষেত্ৰত আপোনাক এতিয়া কিমান লাগিব পৰিমাণ হিচাপে কিবা মইতো আপোনাৰ বৃহৎ ক্ষেত্ৰতে খেতিটো কৰোঁ গতিকে মই টন হিচাপতে লওঁ এক টনত মই কমেও দহ বিশ হাজাৰ টকা লওঁ আৰু পুলি হিচাপে ল'বলৈ গ'লে মই ডালৰ পৰা কৰা পুলিটোৰে খেতি কৰোঁ সেইটো কাৰণে এটা পুলিৰ বাবদ মই ত্ৰিছ টকাকৈ লওঁ সকলোৰে দাম বেলেগ ডালৰটো ত্ৰিছ টকাই লওঁ আমাৰ বিশেষকৈ ডালৰ পৰা হোৱা চাহৰ গছজোপোৰে আমি খেতি কৰোঁ আমাৰ চাহপাত বৰ্তমান বিভিন্ন জিলালৈও আমি পঠিয়াওঁ ওচৰ পাঁজৰ যেনে যোৰহাট ইত্যাদি কিছুমান ফেক্টৰিলৈও আমাৰ চাহপাত যায় আপোনাৰ লেখীয়া বহুত ব্যৱসায়ীও আমাৰ বাগানৰ পৰা চাহপাত চাহৰ পুলি ইত্যাদি নিয়ে হয় সেইটো আপুনি যদি পৰিমাণটো অলপ ডাঙৰ পৰিমাণৰ লয় তেতিয়া আমি দামটো নিশ্চয় কম কৰি দিম ঠিক আছে আপুনি ধুনীয়া ভাল চাহপাত আৰু চাহৰ পুলি পাব আপুনি সেইটো একদম নিশ্চিন্ত থাকক ঠিক আছে বাৰু দিয়ক